দেশৰ নাগৰিকসকলক সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰচলিত আইন ব্যৱস্থাত কি উন্নত কৰাৰ প্ৰয়োজন আছে সেই সম্পৰ্কে আমি মতামত দিয়াটো উচিত নহ'ব আমি এটা কথাই ভাবোঁ নাগৰিকসকলক সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰচলিত আইন ব্যৱস্থা সঠিক প্ৰয়োগ যদি কৰা হয় তেন্তে নিশ্চিতভাৱে নাগৰিকসকল সুৰক্ষিত হৈ থাকিব আজিকালি দেখিবলৈ পোৱা যায় না আইন আইনত ৰাজনৈতিক হস্তক্ষেপ আমি দেখিবলৈ পাওঁ গতিকে আইনত যেতিয়া হস্তক্ষেপ হয় তেতিয়া পক্ষপাতমূলক ৰায় হোৱাৰ সম্ভাৱনা থাকে প্ৰশাসন তথা আৰক্ষীক যদি ৰাজনৈতিক শক্তিয়ে যদি গ্ৰাস কৰি পেলায় ৰাজনৈতিক শক্তিয়ে যদি চলাব বিচাৰে তেতিয়া নিশ্চিতভাৱে আইনে নিজৰ সঠিক দিশত কাম কৰিবলৈ অসুবিধা হ'ব আইনৰ গোটেই দেশত সেইকাৰণে অপৰাধীৰ হাৰ বৃদ্ধি হৈছে গতিকে অপৰাধীৰ হাৰ বৃদ্ধি হোৱা অপৰাধীৰ হাৰ যদি আমি কম কৰিব লাগে তেতিয়াহ'লে নিশ্চিতভাৱে আমি আমি এটা কথা ক'ব লাগিব যে দেশত থকা প্ৰচলিত আইন ব্যৱস্থাত যিবিলাক সুৰুঙা থাকে সেই সুৰুঙাবিলাক বন্ধ কৰিবৰ ব্যৱস্থা কৰিব লাগিব আমি ভাবোঁ প্ৰচলিত আইন ব্য়ৱস্থা যদি ৰাজনৈতিক হস্তক্ষেপৰ পৰা বিৰত থাকে আইন আইনৰ মতে যদি চলিব পাৰে তেতিয়া নিশ্চিতভাৱে নাগৰিকসকলো সুৰক্ষিত হ'ব আৰু অপৰাধৰ হাৰ ক্ৰমাৎ কমি যাবলৈ আৰম্ভ হ'ব বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ